হেৰি নহয় মোৰ ফোন নাম্বাৰটো সলনি হ'ল আগতে ডিজি লকাৰ আছিলে এতিয়া ডিজি লকাৰত কেনেকৈ মোৰ আকৌ নতুন নাম্বাৰটো এড কৰিব পাৰিম তহঁতি কিবা জান নেকি মোক জনাবিচোন মোৰ ফোন নাম্বাৰটো হ'ল ন ন পাঁচ চাৰি ছয় সাত আঠ ন শূন্য এক